দুই লাখ বিছ হাজাৰ দহ লাখ ত্ৰিছ হাজাৰ তিনি লাখ পঁচিছ হাজাৰ পাঁচ লাখ পঞ্চাছ হাজাৰ সাত লাখ চল্লিছ হাজাৰ ন লাখ তিনি হাজাৰ